আমাৰ অঞ্চলৰ আটাইতকৈ ভাল ফল দিয়া খেতি বিধ হ'ল ধান খেতি যিয়ে আমাক যথেষ্ট পৰিমাণে লাভৱান্বিত কৰি আহিছে আৰু গাওঁখনৰ প্ৰায় আশী শতাংশ মানুহেই ধান খেতিৰ ওপৰতেই প্ৰায় নিৰ্ভৰশীল সকলোৰ ঘৰতেই ধান খেতিটো আছেই প্ৰায় আমি সকলোৱে গুৰুত্ব সহকাৰে এই ধান খেতিটো

ফলত আমি সকলোৱে যথেষ্টখিনি লাভৱান্বিত হৈছো বেছি মাটি থকাবিলাকেতো ভাল ধান বিক্ৰী কৰি ভাল ভাল আয়ে হয় তেখেতসকলৰ আৰু যাৰ নেকি মাটি বাৰী কম আছে তেখেতসকলে নিশ্চয় বছৰটোৰ ধান নিশ্চয় পায়েই দোকানত আমি যাব নালাগে চাউল বিচাৰিব সকলোৱে নিজৰ খাবৰ বছৰটোৰ খাবৰ জোখাৰে ধানটো উৎপাদন কৰে আমাৰ ধানখেতিৰ ভিতৰত আমাৰ গাঁৱত মোটামুটি এতিয়া আটাইতকৈ বেছি ভাল ফল দিয়া ধান খেতিবিধ হৈছে বাহাদুৰ ধান বাহাদুৰ আৰু ৰঞ্জিত যিটোৱে নেকি সকলোকে খেতিয়কসকলক যথেষ্ট পৰিমাণে লাভৱান্বিত কৰিছে এতিয়া বজাৰত প্ৰতি মোনবাহাদুৰ বা ৰঞ্জিত ধানৰ দাম হৈছে প্ৰায় নশ ত্ৰিছ চল্লিছ টকা যিটোৱে নেকি খেতিয়কসকলক যথেষ্ট পৰিমাণে উৎসাহিত কৰিছে আৰু সেয়ে এইবেলি বহুতো নতুন নতুন খেতিয়ক পথাৰত নমা আমাৰ পৰিলক্ষিত হৈছে